মই ব্যঞ্জন ৰান্ধি ভাল পাওঁ আৰু কি কি বনাইছোঁ বা কি কি প্ৰক্ৰিয়া বনাম এইটো সেইবিলাক আপোনালোকক ক'ম ফাৰ্ষ্টতে হৈছে চিলি চিকেন ইয়াৰ প্ৰক্ৰিয়াখিনিও কৈছোঁ প্ৰথমে চিকেনখিনি ধুই ল'ব লাগিব ধোৱাৰ পিছত এটা বাতিত আপুনি সেই চিকেনখিনিৰ ওপৰত যিমান যি আছে মছলা যেনেকৈ ধৰক ৰেড চিলি ধনিয়া পাউডাৰ আদা নহৰু ইত্যাদি আদি মেৰিনেট কৰি থ'ব লাগিব থোৱাৰ পিছত চিকেনখিনি আপুনি ফ্ৰাই কৰিব লাগিব ফ্ৰাই কৰা হোৱাৰ পিছত আপুনি এখন পেনত চিকেনখিনি দি পেলাই যি যি মছলা আছে যেনেকৈ ৰেড চিলি ধনিয়া পাউডাৰ গৰম মছলা আদি চিকেনখিনিৰ ওপৰত দিলে তাৰপিছত তাৰ ওপৰত দিলে আপুনি টমেট' ছচ আদি মিক্স কৰি অলপ সময় কাৰণে ৰান্ অলপ সময়ৰ কাৰণে গেছত ল' ফ্লেমত দিয়া হ'ল তাত অলপ সময় বিছ মিনিট সময় বা আপুনি দহ মিনিট সময় পেনত দি পেলাই চিকেনখিনি ঢাকি দিয়ক ঢকাৰ পিছত খুব বেছি দহ মিনিট থোৱাৰ লগে লগে চিকেনখিনি আপুনি অলপ সিজিলে নে নাই সিজা এইটো চাব চাই পেলাই আপুনি তাত অলপ পানী এড কৰি দিব পানীখিনি এড কৰা পিছত পাঁচ মিনিট থোৱাৰ পিছত সেইখিনি আপোনাৰ হৈ গ'ল চিলি চিকেন তো এইখিনি সামগ্ৰী আপোনাৰ চিলি চিকেনত প্ৰয়োজন হয় তাৰপিছত নেক্সট আহিলে আপোনাৰ বাটাৰ চিকেন বাটাৰ চিকেনত আপোনাৰ কাজু ব্যৱহাৰ কৰা হয় আপোনাৰ বাটাৰ ব্যৱহাৰ কৰা হয় চিকেনখিনি আমি যেনেদৰে চিলি চিকেনত অলপ মছলা দি অলপ নিমখ দি হালধি দি আদি দি যেনেদৰে আমি অলপ সময় থৈ দিছিলোঁ ঠিক তেনেদৰে বাটাৰ চিকেনতো আমি তেনেকৈ কৰিব লাগিব বাটাৰ চিকেনখিনি প্ৰথমে তাত পেনখনত বাটাৰ দিম তাৰপিছত পিঁয়াজ দিম পিঁয়াজ দিয়াৰ পিছত চিকেনখিনি ফ্ৰাই কৰি ল'ম সেইখিনি ফ্ৰাই কৰাৰ পিছত আমি গ্ৰেভীখিনিৰ কাৰণে পিঁয়াজ বিলাহী আদা নহৰু আদি গোটেখিনি অলপ সময় ভাজি পেলাই তাৰপিছত পে'ষ্ট বনাম সেই পে'ষ্টখিনি আমি যেতিয়া চিকেনকেইডোখৰ ফ্ৰাই কৰিম সেই ফ্ৰাই কৰা সময়ত আমি সেই গ্ৰেভীখিনি দি দিম গ্ৰেভীখিনি দি পেলাই চিকেনকেইডোখৰ অলপ সময় কাৰণে আমি সিজিবলৈ দিলোঁ তাৰপিছত তাতে অলপ গৰম পানী যিমান যি মছলা আছে যেনেকৈ ৰেড চিলি হওক গৰম মছলা হওক ধনিয়া পাউডাৰ হওঁক জালুক হওক আদি সকলোবিলাক দি চিকেনখিনি লৰাই লৈ তাতে অলপ সিজিবলৈ দিম সিজাৰ পিছত ঠিক সিজাৰ পিছত পাঁচ মিনিটৰ পাঁচ মিনিটমান গৰম পানী দি পেলাই উতলাই দিম হাই লেভেলত হাই লেভেলত দিয়াৰ পিছত লৰোৱাৰ পিছত তাত অলপ দিম আমি গাখীৰ যিহেতু বাটাৰ চিকেনত গাখীৰ প্ৰয়োজন হয় গাখীৰ দিম তাৰপিছত অলপ ক্ৰীম দিম সেইবিলাক কৰি পেলাই খুব বেছি আপোনাৰ পোন্ধৰ মিনিটৰ কাৰণে ঢাকিবলৈ দিম সেইখিনি ঢকাৰ পিছত আৰু অলপ দেৰি পিছত আমি দিম অলপ ময়দা ময়দাকণ ঘুলি পেলাই তাত দি দিম দিয়াৰ পিছত আমি খুব সময় পাঁচ মিনিট সময় আমি সিজিবলৈ দিম সিজাৰ পিছত নহয় তো সিজাৰ পাঁচ মিনিটৰ পিছত আপুনি অলপ ধনিয়া কাটি পেলাই তাৰ ওপৰত দি দিব তাৰ হৈ গ'ল তেনেকৈ আমাৰ বাটাৰ চিকেন তাৰপিছত আহিলে আমাৰ পনীৰ পনীৰটো আপুনি প্ৰথমে পিচ পিচকৈ কাটি ল'ব কাটি লোৱাৰ পিছত বইল কৰিম বইল কৰাৰ পিছত সেই পনীৰখিনি হালধি আৰু নিমখ লগাই ফ্ৰাই কৰিম ফ্ৰাই কৰাৰ পিছত আমি বনাম গ্ৰেভীখিনি গ্ৰেভী কাৰণে বিলাহী পিঁয়াজ আদা নহৰু আদি লাগিব তো সেইখিনি পে'ষ্ট কৰাৰ পিছত আমি পেন এখনত প্ৰথমে পনীৰকেইপিচ অলপ সময় কাৰণে ভাজিম ভজাৰ পিছত আমি যোনখিনি গ্ৰেভী বনাইছিলোঁ সেই গ্ৰেভীখিনি পনীৰখিনিত দিম আৰু দহ মিনিটৰ কাৰণে সিজিবলৈ দিম তো ঠিক সেনেদৰে আমাৰ পনীৰখিনি হৈ যাব তাৰপিছত আহিলে আমাৰ চকলেট কে'ক লগতে বেণ্ট' কে'কো মই বনাওঁ তো কেতিয়াবা অৰ্ডাৰো লওঁ তো চকলেট কে'কৰ ৰেচিপিটো হৈছে আপুনি ফাৰ্ষ্টতে চকলেটখিনি কাটিলে যিমানটো কে'কত লাগে এতিয়া মোক ওৱান পাউণ্ডৰ কে'ক বনাবলৈ হ'লে আপোনাৰ লাগিব চকলেট খুব বেছি আধা গ্ৰাম সেই চকলেটখিনি আমি কাটিলোঁ

সেই চকলেটখিনি আমি তাৰ ওপৰত দি দিম দি দিয়াৰ পিছত আমি এটা ষ্টীল বাতিত অলপ কাগজ এখনত বাতিটোৰ জোখৰে তাতে তেল সানি পেলাই সেই বাতিটোত ধুনীয়াকৈ লগাই দিম আৰু আমি যোনখিনি বনাইছিলোঁ বেটাৰ চকলেটৰ সেই ময়দাখিনিৰ বেটাৰ যোনখিনি বনাইছিলোঁ সেই বেটাৰখিনি আমি সেই পাত্ৰটোত দি দিম আৰু গেছত সিজিবলৈ দিম আপোনাৰ সিজিবলৈ হ'লে তাত খুব বেছি আপুনি তাত সময় দিব লাগিব আধা ঘণ্টা আধা ঘণ্টাত এটা আপোনাৰ চকলেট কে'ক ওৱান পাউণ্ডৰ জোখৰ ধুনীয়াকৈ হৈ যাব তাৰপিছত আহিলে আপোনাৰ আলু পাৰাঠা আমি আলু পৰাঠা বনাবলৈ লাগিব আমাক আলু আৰু আটা আমি প্ৰথমে আটাখিনি উলিয়াই ল'ম আৰু আলুকেইটা বইল কৰি ল'ম আলুকেইটা বইল কৰি ধুনীয়াকৈ তাতে পিঁয়াজ ধনিয়া কাটি পেলাই এটা ধুনীয়া পিটিকা বনাই ল'ম সেই পিটিকাখিনি আমি ছাইডত থৈ দিম আটাখিনি মঠাৰ পিছত ধুনীয়াকৈ ডো কৰি সেই এটা লাডু লাডু কৰি সেই লাডুটোত আমি আলু পৰাঠা বনাবলৈ সেই আলুখিনি আমি সেই ডোটোৰ মাজত সোমোৱাই পেলাই আমি অলপ আটা লগত মিক্স কৰি সেইটো বেলিম সেই বেলাৰ পিছত আমি টাৱাত দিম টাৱাত দিয়া লগে লগে তাৰ ওপৰত অলপ তেল দিম তেল দি পেলাই অলপ সেকি সেকি দিম তো সেনেকৈয়ে আমাৰ হৈছে আলু পৰাঠা তাৰপিছত আমাৰ আছে মমো চিকেন মমো তো মমোৰ কাৰণে আমাক লাগিব ময়দা আৰু চিকেন তো মমোৰ কাৰণে আমি ফৰ্ষ্টতে মমোখিনি অ' চিকেনখিনি ধুই ল'ম ধোৱাৰ পিছত ধুনীয়াকৈ এটা মিক্সিত দি পেলাই সেইখিনি পিচিম চিকেনখিনি চিকেনখিনি পিছা পিছাৰ পিছত আমি ময়দাৰ এটা ডো বনাম সেই ময়দাৰ ডোটো বনাবলৈ লাগিব আমাক ময়দা ময়দাখিনিত আমি অলপ ঠাণ্ডা পানী দিম ঠাণ্ডা পানী দিয়া পিছত তাত অলপ দিম নিমখ তো সেইবিলাক দি পেলাই আমি এটা ডো বনালোঁ ডোটো আমি আধা ঘণ্টাৰ কাৰণে ঢাকি থ'ম সেই ডোটোৰ চিকেনখিনি যোনখিনি আমি পিচি লৈছিলোঁ সেই পিচা পিচাৰ হেৰি আমি পিচাৰ চিকেনখিনি সেই মমোটো আমি এটা এটা সৰু ডো কৰি সেই অলপ অলপ সেই সৰু সৰু ডোকেইটা বেলি পেলাই তাৰ ভিতৰত ভৰাই দিম আৰু ভিতৰত ভৰোৱা পিছত আমি যোনটো মমো ষ্টেণ্ড সেই মমো ষ্টেণ্ডটোত আমি ষ্টীম হ'বলৈ তাতে দি দিম আৰু ষ্টীম হ'বলৈ আমি তাত প্ৰথমে এটা মমো ষ্টেণ্ডত তলত অলপ পানী দিব লাগিব আৰু সেই গৰম ভাপটোৰ পৰা মমোটো হ'ব তো আমি সেই মমোকেইটা মমো আকাৰত ধুনীয়াকৈ নিজৰ নিজৰ ইচ্ছাৰে শ্বেপ দি তাতে আমি দি দিম তো সেনেকৈ আমি তাত মমোটো খুব বেছি বিছ মিনিটৰ কাৰণে থ'ম আৰু আমাৰ মমোটো হৈ যাব তাৰপিছত আহিলে পোলাও পোলাও কাৰণে আমাক লাগিব চাউল আপুনি আমি বিভিন্ন ধৰণৰ চাউল ল'ব পাৰোঁ যেনে বাচমতি আদি কৰি তো প্ৰথমে চাউলখিনি অলপ সময় কাৰণে আমি তিয়াব লাগিব তিওৱা পিছত আমি পিঁয়াজ কাটিব লাগিব আদা নহৰু তাৰপিছত আমি এটা ল'ম কুকাৰ সেই কুকাৰটোত আমি প্ৰথমে ভাজিম পিঁয়াজ তাৰপিছত আমাৰ ওচৰত যি যি সামগ্ৰী আছে যেনেদৰে বিলাহী আদা নহৰু আৰু মছলা যিমান যি আছে মছলা দি আমি ভাজিম মছলাখিনি ভজাৰ পিছত তাতে আমি থকা চাউলখিনি আমি যোনখিনি চাউল তিয়াই থৈছিলোঁ সেই চাউলখিনি অলপ সময় আমি সেই যোনখিনি পিঁয়াজ ভাজি থৈছিলোঁ সেই পিঁয়াজখিনি লগতে অলপ সময় ভাজিম তাতে আৰু তাতে আমি অলপ পানী এড কৰি দিম জোখাৰে পানীখিনি দিয়াৰ পিছত আমি দুটা চিটি মৰাই দিম তা হৈ যাব তো সেনেকৈ হ'ল আমাৰ পোলাও তাৰপিছত আহিলে মিনি ষ্টিকছ স্পাইৰেল প'টেট' তো আমি মিনি ষ্টিক স্পাইৰেল প'টেট' বনাবলৈ আমাক লাগিব আলু আৰু সৰু সৰু ষ্টিক তো প্ৰথমে আমি আলুখিনি পাতল পাতলকৈ কাটি ল'ম কটাৰ পিছত আমি আইচত সেই আলুখিনি এটা ধুনীয়া বাতিত পানী ভৰাই থ'ম সেই ভৰাই থোৱা বাতিটো আমি থ'ম আইচত আধা ঘণ্টা কাৰণে আইচত থোৱাৰ পিছত আমি এটা ফ্ৰাই কৰিবলৈ বেটাৰ বনাম সেই বেটাৰটোত দিম আমি চাউল চাউল পিচি পেলাই সেই চাউলখিনি দিম আমি ৰেড চিলি নিমখ ইত্যাদি তাৰপিছত সেইখিনি হৈ গ'ল তাৰপিছত আমি যোনখিনি তিয়াই থোৱা আলুখিনি আলুখিনি এটা সৰু সৰু ষ্টিকত নিজৰ নিজৰ ষ্টাইলত হেৰি কৰি দিম সোমোৱাই দিম ষ্টিকডালত সেই ষ্টিকডালত সোমোৱাই দিয়া পাছত তাৰমানে আমি যোনখিনি বেটাৰ বনাই থৈছিলোঁ চাউলৰ সেই বেটাৰখিনিত অলপ অলপ তিয়াই আমি তেলত ফ্ৰাই কৰিম খুব বেছি আমি দহ মিনিট দহ মিনিটকৈ বনাম তো তেতিয়া টাইটো হ'ব আৰু খাবলৈ ভাল হ'ব তো সেনেকৈ আমি বন্ তো সেনেকৈ বনাওঁ মিনি ষ্টিক স্পাইৰেল প'টেট' পায়স আমি জহা চাউলৰ পৰা বনাওঁ পায়স বনাবলৈ লাগে আমাক গাখীৰ চেনী আৰু ড্ৰাই ফ্ৰুট তো আমি প্ৰথমে বনাব লাগিব প্ৰথমে ল'ব লাগিব এটা পাত্ৰত আমি গাখীৰ গাখীৰখিনি অলপ সময় কাৰণে পগাব লাগিব সেই গাখীৰখিনিত আমি প্ৰথমে দিম চেনী চেনীৰ জোখৰ মতে তাৰপিছত দিম আমি যোনখিনি চাউল আমি তিয়াই থওঁ পায়স বনাবলে অ' সেই চাউলখিনি আমি পায়সত সেই পায়সখিনিত যোনখিনি মানে গাখীৰখিনি পগাই থৈছিলোঁ সেই পগোৱা গাখীৰখিনিত আমি অলপ সময় কাৰণে সিজাম আমি সিজাই থাকিম অলপ সময় কাৰণে খুব বেছি দহ মিনিট সময় কাৰণে ঢাকি দিম ঢকাৰ পিছত আমি সেইখিনি লৰাই থাকিম লৰাই থাকিম আৰু তাত যোনখিনি ড্ৰাই ফ্ৰুট আছিলে সেই ড্ৰাই ফ্ৰুটখিনি কাটি পেলাই আমি সেই চাউলখিনিৰ ওপৰত দি দিম ঠিক আমি তেনেকৈ আধা ঘণ্টামান বনাব লাগিব তাৰপিছত আধাঘণ্টাৰ পিছত সেইখিনি পায়স হৈ যাব তাৰপিছত আহিলে ফ্ৰাইড ৰাইচ তো ফ্ৰাইড ৰাইচ বনাব লাগিব আমাক চাউল আৰু কিছুমান চব্জি ফ্ৰাইড ৰাইচ বনাবলৈ হ'লে প্ৰথমে আমি দিব লাগিব তেল তাৰপিছত পিঁয়াজ আমি যোনবিলাক যোনখিনি চাউল থৈছিলোঁ সেই চাউলখিনি প্ৰথমে হেৰি কৰি ল'ব লাগিব বইল কৰি ল'ব লাগিব তো সেই বইল চাউলখিনি অলপ সময় কাৰণে অলপ শুকাবলৈ দিব লাগিব সেই শুকুৱা টাইমত যেতিয়া আমি বইল হোৱা পিছত তাত অলপ আমি মিঠাতেল বা ৰিফাইন অলপ দি পিনে থৈ দিম তাৰপিছত কেৰাহী পাতি পিনে তাত দিম তেল পিঁয়াজ আৰু কি কি চব্জি খাওঁ বা যি যি দিব পাৰি তাতে আমি প্ৰথমে ভাজি ল'ম সেই ভাজাৰ পিছত দিম আমি সেই যোনখিনি বইল কৰা চাউল তো সেই বইল কৰা চাউলখিনি আমি তাত দিম ধুনীয়াকৈ ভাজি ল'ম আৰু আমাৰ ওচৰত যি যি মছলা থাকে যেনেকৈ গৰম মছলা ৰেড চিলি ধনীয়া পাউডাৰ তো সেইবিলাক দি মেলি আমি ভাজিম তো তেনেকৈ হৈ যাব আমাৰ ফ্ৰাইড ৰাইচ তাৰপিছত আহিলে পিটিকা আলুপিটিকা আলু পিটিকা বনাবলৈ একেবাৰে সহজ আলুকেইটা বইল কৰিলোঁ আলুত দিলোঁ পিঁয়াজ পিঁয়াজ দি পেলাই তাত অলপ আমি দিম জিৰা জিৰাখিনি তেলত ধুনীয়াকৈ ফ্ৰাই কৰি সেই আমি যোনখিনি তেলত আমি জিৰাখিনি ফ্ৰাই কৰিছিলোঁ সেই ফ্ৰাই কৰা তেলখিনি আমি সেই আলু পিটিকাখিনিত দি দিম আৰু ধুনীয়াকৈ মিক্স কৰি ল'ম সেইয়াই হৈ যাব আমাৰ পিটিকা তাৰপিছত আহিলে মিক্স ভেজ মিক্স ভেজৰ কাৰণে আমাক বেলেগ একো নালাগে লাগিব চব্জি মিক্স ভেজত আপোনাৰ বহুত চব্জি দিব পাৰে যেনেকৈ আমি কি আছে আলু কবি বেঙেনা কেপচিকাম ফুলকবি বান্ধাকবি মটৰ গাজৰ সেই তেনেকৈ মিক্স কৰি এখন আমি ধুনীয়াকৈ বনাব পাৰোঁ সেই মিক্স ভেজখিনি বনাবলৈ প্ৰথমে আমি তেল দিলোঁ তাতে অলপ জিৰা দিলোঁ পিঁয়াজ অকণ দিলোঁ সেইখিনিয়ে ভাজি লৈ আমি যিমানখিনি মিক্স ভেজ কাটি থৈছোঁ সেইখিনি গোটেইখিনি দি দিম তাতে আমি দিম গৰম মছলা ৰেড চিলি অলপ মিক্স কৰি দিম মিক্স কৰি পেলাই তাতে দি দিম দি দিয়াৰ পিছত খুব বেছি আমি দহ মিনিট সিজাম তাৰপিছত আমাৰ মিক্স ভেজ হৈ যাব তাৰপিছত আহিলে পকৰি আমি বনাম পকৰি পকৰি বনাবলৈ হ'লে লাগিব আমাক বেচন পিঁয়াজ পিঁয়াজ জলকীয়া আদি প্ৰথমে আমি পিঁয়াজখিনি কাটি ল'ম পিঁয়াজখিনি কটাৰ পিছত আমি পিঁয়াজখিনিৰ ওপৰত বেচন দিম বেচনখিনি দিয়াৰ পিছত আমি নিজৰ জোখেৰে নিমখ দিম নিমখখিনি দিয়াৰ পিছত আমি হাতেৰে সেইখিনি অলপ পানী দি পিনে মঠিম মঠাৰ পিছত আমি তেলত অলপ অলপকৈ নিজৰ আকৃতিৰে অলপ অলপ দৈ দিম দৈ খিনি দিয়াৰ পিছত অলপ অলপ সিজিবলৈ আমি দিম দিয়াৰ পিছত হৈ যাব আমাৰ পকৰি তাৰপিছত আহিলে আমাৰ বইল চিকেন বইল চিকেন বনাবলৈ হ'লে আমি প্ৰথমে চিকেনখিনি বইল কৰিব লাগিব বইল কৰাৰ পিছত আমি তাত কিছুমান চব্জিও দিব পাৰোঁ যেনে মটৰ আলু আৰু যি যি ভেজিটেবুল আছে তাতে দি তেনেকৈ আমি বইল চিকেন বনাব পাৰোঁ বইল চিকেন তাৰপিছত এটা কেৰাহীত ধুনীয়াকৈ অলপ আমি প্ৰথমে দিম পানী সেই পানীখিনিত নিমখ জলকীয়া আমাৰ ওচৰত যোনখিনি মিক্স ভেজ আছে যোনখিনি কাটি থৈছিলোঁ সেইখিনি দিম সেইখিনি দিয়াৰ পিছত অলপ সময় কাৰণে উতলিব দিম উতলাৰ পিছত আমি তাত দিম অলপ মছলা আৰু জালুক যিহেতু আমি বইল বনাইছোঁ সেইটো কাৰণে আমি হালধি নিদিওঁ তো তেনেকৈ পোন্ধৰ মিনিটৰ কাৰণে আমাৰ বইল চিকেনখিনি ঢাকি দিলোঁ ঢাকাৰ পিছত পাঁচ মিনিটৰ কাৰণে কাঁহীখন তাত আমি যিহেৰে ঢাকি থৈছিলোঁ সেইখন ধুনীয়াকৈ আঁতৰাই দিম অঁতৰা পিছত আমাৰ বইল চিকেন হৈ গ'ল তাৰপিছত আহিলে আমাৰ বেণ্ট' কে'ক বেণ্ট' কে'ক হৈছে এটা অকণমান সৰুকৈ সেইটো কাৰণে লাগিব আমাক ময়দা চেনী গাখীৰ বেকিং চ'দা বেকিং চ'দা আৰু প্ৰথমে আমি ল'ম এটা বাটিত ধুনীয়াকৈ ময়দা ময়দা লোৱা পিছত দিম চেনী চেনী দিয়াৰ পিছত দিম কণী তাৰপিছত বেকিং চ'দা বেকিং আদি গোটেখিনি মিক্স কৰি ল'ম মিক্স কৰা পিছত দিম আমি গাখীৰ ধুনীয়াকৈ মিক্স কৰি মিক্স কৰি পেলাই একেবাৰে লাষ্টত দিম ৰিফাইন এইখিনি দিয়া পিছত আমি পাঁচ মিনিট সময় অলপ বেটাৰখিনি ছাইডত থ'ম তাৰপিছত ধুনীয়াকৈ এটা বাতি ল'ম বাতিটো আমি তাতে অলপ তেল দি ধুনীয়াকৈ এখন কাগজ বাতিটোত দি দিম বাতিটোত দিম যিহেতু আমি বেটাৰখিনি দিম বেটাৰখিনি লাগি ধৰিবলৈ আমি কাগজখন দিম লগতে কাগজখন দি পেলাই আমি দিয়াৰ পিছত সেই বেটাৰখিনি তাৰ ওপৰত ধুনীয়াকৈ দি দিম দি দিয়াৰ পিছত আমি অ'ভেনত দি দিম খুব বেছি আধা ঘণ্টাৰ কাৰণে তো সেনেকৈ দি পেলাই আধা ঘণ্টা নন ষ্টপ দি দি বে'ক হৈ যাব দি বে'ক হৈ যাব তো আমাৰ তেনেকৈ হৈ যায় বেণ্ট' কে'ক